মাছ ধৰা ক্ষেত্ৰত এতিয়া আগতে যোনটো আমাৰ মাছ পাইছিলোঁ এতিয়া মাছটোৰ একেবাৰে নাইকিয়া হৈ থাকিলে এতিয়া মাছ ধৰি পৰিয়াল পোহপলান যোৱাটো কঠিন হৈ পৰিছে আৰু মাছ ধৰাৰ কঠিন পৰিস্থিতি কিছুমান আছিলে কঠিন পৰিস্থিতিত মানে এবাৰ মাছ ধৰোঁতে বতাহ ধুমুহা গাজনি এনেকুৱাবিলাকৰ সন্মুখীন হৈছিলোঁ তেতিয়া আমি যেতিয়া নেকি ধুমুহা বতাহ ঢেৰেকণি গাজনি হয় তেতিয়া আমি নিৰাপদ স্থানলৈ পলাবলগীয়া হৈছিল